মোৰ বাবে এক আদৰ্শ অংকন পৰিৱেশ বুলি ক'বলৈ গ'লে প্ৰাকৃতিক দৃশ্যকে এক আদৰ্শ অংকন পৰিৱেশ বুলি ভাবোঁ প্ৰাকৃতিক দৃশ্য মানে পৰিৱেশৰ লগত থকা গছ গছনি নদ নদী পাহাৰ পৰ্বত এইবোৰেই লগ হৈ এখন আদৰ্শ অংকণ পৰিৱেশ সৃষ্টি হয় এখন জীৱন্ত আদৰ্শ অংকণ বুলি মই ভাবোঁ পৰিৱেশ বুলিলে আমি প্ৰকৃতিৰ লগত জড়িত আকাশ বায়ু পানী গছ গছনি জীৱ জন্তু কীট পতংগ আদিৰ সমষ্টবোৰ বুজোঁ এই সকলোবিলাক লগ হৈ প্ৰাকৃতিক পৰিৱেশ সৃষ্টি হৈছে প্ৰাকৃতিক পৰিৱেশ কৃত্রিম নহয় ই এক স্বাভাৱিক প্ৰক্ৰিয়া প্ৰাকৃতিক পৰিৱেশক কেন্দ্ৰ কৰি কৰিয়ে বিভিন্ন সময়ত বিভিন্ন দেশত মানৱ সভ্যতাই গা কৰি উঠিছে প্ৰকৃতি লগত মানৱ জীৱন ওতপ্রোতভাৱে জড়িত হৈ আছে বিশেষকৈ মানুহে বিভিন্ন কাৰণত প্ৰাকৃতিক সম্পদ ধ্বংস কৰাৰ কাৰণে প্ৰাকৃতিক পৰিৱেশৰ বিনষ্ট হোৱাৰ লগতে প্ৰকৃতিৰ ভাৰসাম্য নোহোৱা হৈছে বৰ্তমান জনসাধাৰণে জীৱনৰ প্ৰতি খোজতে সন্মুখীত হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে পৰিৱেশ প্ৰদূষণৰ সমস্যা বিশ্ব জন সাধাৰণতে মাটি পানী বায়ু বতৰ উদ্যোগ পেলনীয়া জাবৰ জোঁথৰ কল কাৰখানা কীটনাশৰ তথা ৰাসায়নিক পদাৰ্থ উৎপাদন নগৰীকৰণ আদিৰ পৰা পৰিৱেশ প্ৰদূষণৰ সমস্যা হৈছে মোৰ অংকন কৰা এই প্ৰাকৃতিক দৃশ্যবোৰত প্ৰতিদিনে হৈ থকা ঘটনাবোৰকে প্ৰতিফলিত হয় মোৰ অংকন কৰা দৃশ্যবোৰত গছ গছনি নাকাটি কেনেদৰে গছ গছনি ৰুলে পৰিৱেশৰ ভাাৰসাম্য বাচি থাকে কেনেদৰে পৰিৱেশৰ প্ৰদূষণৰ সমস্যাবোৰ বাচি সমস্যাবোৰৰ পৰা বাচি থাকিব পাৰি তাকেই প্ৰকাশিত হয় গছ গছনি বতৰৰ তাপমাত্রা সন্তোলন কৰি ৰাখিব পাৰি সুস্থ পৰিৱেশে মানুহৰ শাৰীৰিক আৰু মানসিক উত্তৰণৰ ঘটায় চিৰসেউজ পৰিৱেশে আমাৰ চকুটিৰ প্ৰশান্তি দিয়ে আমি যদি এখন সুন্দৰ পৰিৱেশত এক পৰিষ্কাৰ স্বাস্থ্যকৰ সৌন্দৰ্যময় তাৰ নিৰাপত্তা পৰিৱেশ বা কৰিব খোজোঁ সকলো ধৰণৰ অনিষ্টকাৰী প্ৰদূষণ ৰোধ কৰিবলৈ আমি সকলোৱে ব্যৱহাৰী সচেতনতাত অধিক গুৰুত্ব দিব লাগিব তেতিয়াহে আমি আমাৰ ভৱিষ্যত প্ৰজন্মলৈ নিৰাপদ পৰিষ্কাৰ তথা এক অতি সুন্দৰ পৰিৱেশ নিশ্চয় কৰিব পাৰি কৰিব পাৰিম মোৰ মোৰ আদৰ্শ অংকন পৰিৱেশবোৰৰ সৃষ্টিশীলতা বুলি ক'বলৈ গ'লে মোৰ অংকনবোৰ কিদৰে গছ গছনি ৰুলে পৰিৱেশৰ ভাৰসাম্য বাচি থাকে কিদৰে পৰিৱেশৰ সমস্যাবোৰৰ পৰা বাচি থাকিব পাৰি গছ গছনি কাটিলে কটাৰ ফলত কেনেদৰে আমাৰ সমস্যাবোৰ হৈছে সেইবোৰ কেনেকৈ ৰোধ কৰিব পাৰি তাকে মোৰ আ আদৰ্শ অংকণ পৰিৱেশবোৰৰ প্ৰকাশ পায়